আমাৰ যিবিলাক চাকৰিয়াল সেইবিলাক মানে সেইখিনি মানুহৰ কাৰণে যেতিয়া অৱসৰ ল'ব অৱসৰ লোৱাৰ পিছত সাধাৰণতে আমাৰ এটা পেঞ্চনৰ ব্যৱস্থা হয় পেঞ্চনটো মানে এনেকুৱা যাতে মানুহজনে চাকৰিটোৰ পৰা অৱসৰ লোৱাৰ পিছত যাতে তেখেতে জীৱিত কাললৈ বা তেখেতৰ মানে পৰিবাৰৰ জীৱিত কাললৈ যাতে কিছু সকাহ পায় গতিকে সেই সেই সকাহটো দিয়াৰ কাৰণে এইটো এটা ব্যৱস্থা আৰু এই ব্যৱস্থাটোত কি হয় গতিকে এনেকুৱা মানুহ মোৰ ক্ষেত্ৰত মই বহুত পাইছোঁ ব্যৱস্থাটো এনেকুৱা তেখেতে যেতিয়া চাকৰি কৰি থাকে কৰ্মৰত অৱস্থাত তেখেতৰ যিমানখিনি দৰমহা আকাৰে যিমানখিনি পইচা পায় তাৰে কিছুমান কিছু বস্তু কটা যায় ঠিক মানে এপ্ৰক্সিমেট ফিফ্টি পাৰ্চেণ্ট মানে লাষ্ট মাহৰ তেখেতে অৱসৰ পোৱাৰ লাষ্ট মাহত তেখেতে যিমান দৰমহা পায় তাৰে এপ্ৰক্সিমেট ফিফ্টি পাৰ্চেণ্ট তেখেতক অৱসৰৰ পিছত দি দিয়ে আৰু সেই টকাখিনিৰে তেখেতে পিছৰ যিখিনি জীৱিত কালত সেইখিনি খুব সুন্দৰকৈ চলিব পাৰে গতিকে এই ব্যৱস্থাটো এটা খুবেই ভাল এই প্ৰক্ৰিয়াটো হ'ল কি চৰকাৰৰ মানে পেঞ্চ এই ৰিটায়াৰ্ড হোৱাৰ পিচত মানে অৱসৰ পোৱাৰ পিছত এইটো বিভিন্ন ধৰণৰ কিছু কিছু মানে এলাউন্স কাটা যায় কিন্তু মই সেইকাৰণে কৈছোঁ এপ্ৰক্সিমেট ফিফ্টি পাৰ্চেণ্ট তেখেতে লাষ্ট মান্থৰ দৰমহাৰ এই পইচাটো পায় আৰু ধুনীয়াকৈ চলি যাব পাৰে